হয় মই আপোনাৰ পৰা যে মোবাইলটো লৈছিলোঁ মই সেইটোৰ বিষয়ে অলপমান ক'লোঁ হয় আপোনাৰ মোবাইলটো মই চলাবলৈ ইমানেই ভাল পাইছোঁ মই মানে বহুত আনন্দিত হৈ গৈছোঁ আপোনাৰ আপোনাৰ মোবাইলটো মানে আপোনাৰ আপুনি পঠোৱা প্ৰডাক্টটো চাই লৈ মোবাইলটো মই আগতেও বহুত কম্পেনীৰ মোবাইল ব্যৱহাৰ কৰিছোঁ ধৰকচোন বেলেগ বেলেগ ব্ৰেণ্ডৰ বা বেলেগে বেলেগে কোম্পানীৰ মোবাইল কিন্তু আপুনি যোনটো মোবাইল পঠাইছে তাত ইমানেই সুবিধাজনক চব বস্তু ইমান সহজে আহিব পাৰে মই ফোন কৰিবলৈও বেলেগখিনিত ধৰক যেনেকৈ কেতিয়াবা নেটৱৰ্ক প্ৰব্লেম হয় কিবা হয় আপোনাৰ মোবাইলটো ইমান ভাল মই য'তো গৈছোঁ ইমান মই জংঘলৰ ভিতৰৰ পৰাও লাগিলে মোৰ ঘৰত কেতিয়াবা মোৰ ফোন কৰিবলৈ মই চেষ্টা কৰিছোঁ কিন্তু ইমান ধুনীয়াকৈ ফোনটোৰ ক্লেৰিটি আহে আপুনি আৱাজটো মানুহৰ ইমান ধুনীয়াকৈ শুনা পায় সেইটোতো সেইটোৱে লগত আপোনাৰ মোবাইলৰ কেমেৰাৰ কথাটো বহুতেই মোক মোক মোৰ লগৰখিনিয়েও কৈছে যেতিয়া সিহঁতৰ মই ফটো উঠাই মেলি দেখাইছোঁ সিহঁতেও মোক সুধিছে যে ক'ৰ পৰা মোবাইলটো লৈছ বুলি ইমান ধুনীয়া ফটো উঠে আৰু বেলেগ কোম্পানীৰতো আপুনি মোবাইলখিনি জানেই অলপমান দেৰি চলালেই পূৰা একদম গৰম হৈ যায় গোটেই স্ক্ৰীণখনো গৰম হৈ যায় আপুনি মানে পকেটত ল'ব নোৱাৰা নিচিনা হৈ হৈ যায় কিন্তু আপোনাৰ মোবাইলটো ইমান ঠাণ্ডা থাকে একদম মইতোতো চাই চাই কেতিয়াবা মোৰ দুঘণ্টা তিনিঘণ্টা পাৰ হৈ যায় তথাপিও আপোনাৰ মোবাইলটো অলপমানো আজিলৈকে মই গৰম হোৱা টাইপ পোৱা নাই আৰু সেইটোৱে বেটেৰী কথাও যদি মই ক'ব যাওঁ মোৰ আগৰ ফোনটোৰ বেটেৰী মই চাবই নোৱাৰোঁ এখন যদি মই ফিল্মো চাওঁ মোৰ আধাতেই গোটেই চাৰ্জ তাৰ্জ খতম খতম হৈ যায় আপোনাৰ মোবাইলটো যে মই মানে বহুত ভাল পাইছোঁ কাৰণ মই এদিন চাৰ্জ দিলেই ধৰক যদি মই ৰাতি চাৰ্জ দিওঁ গোটেই দিনটো আৰামচে চলে অকণমানো চাৰ্জ নিদিয়াকৈ মই বহুতেই আনন্দিত আপোনাৰ মোবাইলটো চলাব পায় ধন্য়বাদ